নমস্কাৰ মেছ' মই লখিমপুৰৰ পৰা কৈছোঁ মই আপোনালোকৰ তাতে যোৱা পোন্ধৰ জুলাই তাৰিখে এটা কটন ব্লেল্ড লং ফ্ৰক অৰ্ডাৰ কৰিছিলোঁ মই ইতিমধ্যে প্ৰতিদিনে চেক কৰি আছিলোঁ যে মোৰ অৰ্ডাৰটো ছিপ্ড হৈ পেলাই ক'ত পাইছে ক'ৰ পৰা আকৌ ছিপ্ড হৈছে ক'ৰ পৰা ক'ত পাইছেগৈ এনেধৰণে মই চাওঁতে দেখিছিলোঁ পোন্ধৰ জুলাইৰ পৰা ষোল্ল জুলাইত বস্তুটো চুৰাটত ছিপ্ড হৈছিলে চুৰাটৰ পৰা আহি অৰ্ডাৰটো ইতিমধ্যে বাইছ জুলাই তাৰিখে লখিমপুৰ পালেহি আজি বাইছ জুলাই তাৰিখত লখিমপুৰৰ পৰা ডেলিভাৰীৰ ল'ৰাকেইটাই মোলৈ ফোন কৰিছে যে আপোনাৰ এটা অৰ্ডাৰ আছিলে আমি আপোনাৰ এড্ৰেছটো বিচাৰিছোঁ মই তেতিয়া কৈছোঁ নিশ্চয় পেকেটটোৰ ওপৰত মোৰ অৰ্ডাৰটোৰ ওপৰত এড্ৰেছটো শুদ্ধকৈ লিখা আছে আপোনালোকে কুঁহিয়াৰবাৰীৰ ওচৰলৈ আহক এটা সুন্দৰভাৱে এড্ৰেছটো দিয়াৰ পাছতো যিহেতু ল'ৰাকেইজনে মোক দিবলৈ সক্ষম নহ'লে তেওঁলোকে মোক পুনৰ পানীগাঁৱলৈ আগবাঢ়ি যাবলৈ কৈছে মই ল'ৰাকেইজনক স্পষ্ট ভাষাৰে কথাটো কৈছোঁ যে যিটো বস্তু চুৰাটৰ পৰা আহি লখিমপুৰ পালেহি পানীগাঁৱৰ পৰা বস্তুটো অৰ্ডাৰটো আহি ইয়াত নোপোৱাটো এটা দুখজনক কথা মই এই সৰ্ম্পকত মেছ'ত আপোনালোকৰ হৈ কমপ্লেইন কৰিম গতিকে কথাটো আপোনালোক সাজু হৈ থাকক যে আপোনালোকে পুনৰ এই কামটোৰ পৰা যে আপোনালোক আঁতৰি আহিব লাগিব মই মেছ' কোম্পানীৰ আপ আজি পোনপটীয়াকৈ জনাব বিচাৰিছোঁ আপোনালোকে যিবোৰ এজেঞ্চী ৰাখিছে এজেঞ্চীবোৰক পোনপটীয়াকৈ সকীয়াই দিয়ক যাতে কাষ্টমাৰবোৰে সময়মতে এই অৰ্ডাৰবোৰ পায় আৰু কাষ্টমাৰবোৰৰ যাতে কোনো অসুবিধা নোহোৱাকৈ ক'লৈও আগবাঢ়ি নহাকৈ তেওঁলোকে যাতে হোম ডেলিভাৰী ল'ব পাৰে তাৰ ব্যৱস্থা কৰক আৰু যদি তাকে নকৰে তেতিয়াহ'লে আপোনালোকৰ মেছ'ৰ পৰা আন মানুহক আমি বস্তু লোৱাত সদায় আমি নিগেটিভ যি আমাৰ এক্সপিৰিয়েঞ্চ হ'ল গতিকে আমি নিগেটিভ এক্সপিৰিয়েঞ্চ তেওঁলোকৰ আগত প্ৰকাশ কৰিম আৰু আপোনালোকক তাৰ পৰা আমি বঞ্চিত কৰি ৰাখিম